হয় আমাৰ গাঁও অঞ্চলত তেলীয়াপতি তিনিআলিত হেৰিয়ত তিনিআলি আমাৰ প্ৰেক্ষাগৃহত প্ৰশিক্ষণ দিয়া হৈছিলে সেই প্ৰশিক্ষণ শিকোৱা হৈছিলে যে ব্ৰইলাৰ পুহিব লাগে কেনেকে ব্ৰইলাৰ ফাৰ্ম এখন খুলিবলৈ হ'লেও কেনেকে ব্ৰইলাৰ পুহিব লাগিব বা হাঁহ কুকুৰা কেনেকে পুহিব লাগিব বা ছাগলী পালন কেনেকে কৰিব লাগিব বা দোকান এখন দিলে কেনেকে চলি মহিলাসকলক প্ৰশিক্ষণ এইবুল দিয়া হৈছিলে যে যোনে যেনেকে প্ৰশিক্ষণটো লৈ শিকি কিবা এটা কৰিব পাৰে সেই বুলিয়ে দিয়া হৈছিলে মই সেই প্ৰশিক্ষণটো লোৱাৰ পাছত ব্ৰইলাৰ ফাৰ্ম এখন খুলি ব্ৰইলাৰ পুহিব ল'লোঁ ব্ৰইলাৰ পুহি মই বহুত লাভৱান হৈছোঁ এতিয়াও মোৰ ফাৰ্মখন চলি আছে মই বছৰি ভাল ইনকম এটা কৰোঁ ব্ৰইলাৰ পুহি আৰু সেই ব্ৰইলাৰে মই এখন দোকান খুলি গধূলি হ'লে মই নিজৰ ফাৰ্মৰ ব্ৰইলাৰ কাটি এটা বিজনেছ কৰি আছোঁ সৰু সুৰাকে আৰু চলিবও পাৰিছোঁ আৰু বেলেগকো মই ক'ব পাৰিছোঁ যে সেনেকুৱা কাম কৰিলে মানুহ মহিলাসকল উন্নতি কৰিব পাৰে সেই সেই প্ৰশিক্ষণটো আমাৰ তেলীয়াপতি তিনিআলিত দিয়া হৈছিলে যোৱাবছৰ দুহেজাৰ চৌবিছ চনত আৰু মই সেই প্ৰশিক্ষণটো লোৱাৰ পাছতেই আৰম্ভ কৰিছিলোঁ আৰম্ভ কৰি সেই প্ৰশিক্ষণ মতে কৰিগৈ এতিয়া মই সেইটো সফল হ'লোঁ মই এতিয়া ব্ৰইলাৰ পঞ্চাছকে প্ৰথম পুহিব ল'লোঁ পিছত আৰম্ভণি পঞ্চাছ কৰি পিছত মই বঢ়াই বঢ়াই এশ কৰিব ল'লোঁ দুশ কৰিব ল'লোঁ তেনেকে তেনেকে মই ব্ৰইলাৰখিনি পুহি আছোঁ ফাৰ্মখনো চলি আছে আৰু মোৰ দোকানখনো চলি আছে গধূলি সময়ত তেনেকে কামখিনি আগবঢ়াই গৈ আছোঁ আৰু মই প্ৰশিক্ষণটো লোৱাৰ পাছত মই আন বেলেগকো ক'ব পাৰিছোঁ যে এ এনেকুৱা প্ৰশিক্ষণ ল'লে মহিলাসকল আগবাঢ়ি যাবলৈ সক্ষম হয় আৰু মোৰ মতে বেলেগও সেই তেনেকে কৰিব লৈছে অকল ব্ৰইলাৰ বুলিয়ে নহয় হাঁহ কুকুৰাও পুহিব লৈছে কিছুমানে ছাগলী পুহিব লৈছে কিছুমানে তাঁতশালত তাঁত বৈ কাপোৰ বব লৈছে কাপোৰো বৈছে কাপোৰ বৈয়ো বিক্ৰী কৰিছে তেনেকে তেনেকে আৰম্ভণিৰ পৰা হৈ গৈ আছে কৰি গৈ আছে সেনেকে সফল হৈ গৈ আছে আৰু ময়ো সফল হৈছোঁ যে ব্ৰইলাৰ পোৱালিতে কিমান ভালকে থ'ব লাগে পোৱালিখিনি ঠাণ্ডা দিন হ'লে অকণমান কুহুমীয়া গৰম পানী দিব লাগে ঠাণ্ডা পোৱাব লাইটৰ পোহৰ দিব লাগে তাৰপিছত লাহে লাহে লাহে লাহে ডাঙৰ হৈ যাব দানা পানী প্ৰথমতে সৰুতে সৰু দানা দিব লাগে ডাঙৰ দানা দিব লাগে মেডিচিন ভেকচিন সময়মতে গোটেইখিনি দিব লাগে তেনেকে তেনেকে কৰি কিনে ব্ৰইলাৰখিনি পুহিব লাগিব বহুত আলাসত পোহা গতে হয় ব্ৰইলাৰটো তেনেকেই কৰিব লাগিব আৰু ডাঙৰ হৈ যায় মইতো তিনি কেজি চাৰি কেজি ওজনলৈকে কিনে বিকো ব্ৰইলাৰ